হেল্ল' অঁ ছাৰ ভালে আছে অঁ এইয়া আৰু হেৰি নহয় কি বুলি কয় কাইলৈ ইস্কুল আহিব ন

অঁ অঁ অঁ নাই সেইটো ময়ো ভাবি আছিলোঁ তেনেকে এস্কাৰচনত নিয়া কথা ত' নাইন টেনৰ আপোনাৰ নাইন টেনৰ এটা চেক্সনত আপোনাৰ চল্লিছটাকে আছে দুটা দুটা চেক্সনদি আপোনাৰ প্ৰায় চল্লিছ চল্লিছ আশী আশী মানে এশ ষাঠিমান ছাত্ৰ ছাত্ৰী আছে ত' নহয় দুখন বাছেৰে নহ'ব নেকি আপোনাৰ চাৰিখন পাঁচখনমান লাগিব হয়তো কাৰণ এখন বাছত আপোনাৰ ডাঙৰখনতে চল্লিছটামান পঞ্চাছ পঁয়ত্ৰিছটামান বহে আৰু হেৰি আমি অভিভাৱকসকলকো এটা খবৰ দিয়াটো ভাল আছিলে কাৰণ তেওঁলোকে ষ্টুডেণ্টখিনি ছাত্ৰ ছাত্ৰীখিনি যিহেতু যাব ত' এবাৰ তেওঁলোকক অবগত কৰালে কথাখিনি পঠিয়াবলেও সুবিধা পাব ত' কাইলৈ আমি হেৰি ইচ বিদ্যালয়তে আমি সৰুকে আলোচনা এটা কৰিমহক নহলে সেইটো হয় হয় নহয় শিক্ষকটো এখন বাছত এজনকে শিক অঁ নহয় এখ এখন বাছতটো এখন এজনকে শিক্ষক যাবই লাগিব নহয় সেই অঁ নহয় মানে শিক্ষাগত ভ্ৰমণেই হ'ব চাগে এইটো অঁ হয় হয় দুই এটা কথা শিকিব পিছত কিবা তাৰ ওপৰত লিখা মেলা কৰিব লাগিব নেকি সিহঁতে নহয় এইটো ভ্ৰমণটোৰ ওপৰত কি কি শিকিলে দেখিলে তাৰ ওপৰত কিবা লেখা মেলা কৰিব লাগিব নেকি বাৰু বাৰু বাৰু বাৰু ঠিক আছে বাৰু তেতিয়াহ'লে লগ পাম